অঁ হেল্ল' কোনে ক'লে অঁ হয় কওকচোন অঁ কোৱা অঁ পাবা আজিকালি নতুনকৈ হৈছে সাজ পাবা তুমি এইফালে আৰু দেশী সুৰা পাবা আৰু তুমি ৰাইন' মস্তি সেইবিলাক পাবা অঁ সেইটো আমি আনি দিম তোমাক কেতিয়ালৈ লাগে কাইলৈলৈ লাগে আমিতো নটা বজাত খুলিম

কাৰোবাক মানে তুমি অঁ কিমান কিমান লাগে তোমাক অৰ্ডাৰটো তুমি দি দিলে মোৰ ভাল হ'ব মানে হিচাপ এটাত ৰেডি কৰি থ'ব পাৰিম

পঁচিছ পেকেট নহ্ ৰ মই লিখি লৈছোঁ দেই অঁ পঁচিছ অঁ ৰ'বা ৰ'বা এইটো প পঁচিছ পেকেট আৰু কোৱাচোন দেশীয় এইটো হেৰিটো ৰাইন' মস্তি এইবিলাক

এইবোৰতো তোমাৰ ল' কস্তত আহি যাব নহ্ পোন্ধৰ নহ্ কোনতো দুইটা মিলাই পোন্ধৰ দিম নেকি নে পোন্ধৰ পোন্ধৰ অঁ ঠিক আছে থাৰ্টি ধৰি থৈ দিছোঁ অঁ থাৰ্টি ধৰিলোঁ দিয়া আৰু অঁ সাজটো অঁ সেইটোও যোগাৰ কৰি দিব পৰা হ'ব আমি অঁ এইটো বটল বটল হিচাপে থাকে হাৰিয়া বটলটো দেখিছা নহয় তোমাৰ নাম্বাৰ ৱানৰ বটলতে বিকোঁ ত্ৰিছটা নহ্ ঠিক আছে বিদেশী নহ্ বিদেশীটো বাৰু অৰ্ডাৰ নিদিলেও হ'ব পাই যাবা ডাইৰেক্ট পাই যাব ডাইৰেক্ট পাই যাবা তুমি কাম এটা কৰাছোন তুমি কিবা এডভাঞ্চ এটা দি দিয়া বুইছা তুমি মোক এই বেছি নহয় তোমাৰ ফাইভ থাউজেণ্ডমান এই অঁ অঁ তু তুমি ৱা ওৱানমান দি দিয়া নাই নাই ওৱান থাউজেণ্ড দিলেও হ'ব অঁ হ'ব দিয়ক অঁ অঁ ইয়াৰ তাতে পঠিয়াই দিয়া অঁ দিয়া দিয়া ঠিক আছে অঁ